আমি মানে পেলনীয়া আৱৰ্জনা বস্তুবিলাক যেনেকে ভঙা বাল্টিং টেমা টিং এইবোৰত তাৰমানে আমি জলকীয়াৰ পুলি ফুলৰ পুলি এইবিলাক পুতোঁ পুতি পেলাই ধৰ হেৰি কৰোঁ মানে সাচা দি এনেকে ৰুওঁ আৰু ৰুলে ফুল চুল ৰুও ৰুলে ভাল হয় আৰু এইবোৰ পেলাই দিবলগীয়া বস্তুৱে হয় কিন্তু আমি পেলাই নিদি সেইবোৰ ৰুওঁ বতৰ বেয়া হ'লে ধৰক বতাহ বৰষুণ ধুমুহা আহিলে সেইবোৰ ঘৰৰ ভিতৰতে যাতে দঙি আনি থ'ব পাৰোঁ সেনেকৈ আনি পেলাই থওঁ সেইবোৰত ৰুলে সুবিধা হয় আৰু সেয়ে আৰু আৱৰ্জনা বস্তুবোৰ মানে পেলাই নিদি কিবা এটাটো কামত খটুৱাব পাৰি যিয়ে নহওঁক যেনেকৈ তুলসীৰ পুলি ৰুওঁ তাৰপিছত জলকীয়া ৰুওঁ ফুলৰ পুলি ৰুওঁ সেনেকৈ ৰুলে দেখিবলৈও ভাল হয় আৰু বস্তুটো ভাল হৈ থাকে সেইয়া আৰু